হয় এই অঞ্চলৰ চিকিৎসাৰ সুবিধাসমূহ কিমান উন্নত বুলি ক'লে মই ভাবোঁ যে আমাৰ ইয়াত বহুতো ধৰণৰ উন্নত ধৰণৰ চিকিৎসা কৰা হৈছে আজিকালি আগতে ধৰি লওক ইয়াতে চি টি স্কেন এইবোৰ ব্লাড টেষ্ট এইবিলাক সকলো ধৰণৰ আল্ট্ৰাছাউণ্ড সেইবিলাকৰ সুবিধাবোৰ কৰা হৈছে অঁ সুবিধাসমূহ ডাঙৰ চহৰৰ সুবিধাৰ সমতুল্য বুলি আগতে নাভাবিছিলোঁ কিন্তু এতিয়া ভাবোঁ যিহেতু আগতে ইয়াত অপাৰেশ্যনৰ অপাৰেশ্যনৰ কাৰনে যিবোৰ সুবিধা আগতে নাছিল এতিয়া সেইবিলাক বহুত ধৰণৰ সুবিধা কৰা হৈছে আৰু বিশেষকৈ ইয়াত বেবী আই চি ইউ আগতে নাছিল এতিয়া মানে সেইবিলাক বেবী আই আই চি ইউ ইয়াত বেবী আই চি ইউ ব্যৱস্থা কৰা হৈছে আগতে প্ৰেগনেণ্ট মহিলাৰ দ্বিতীয়বাৰ ইয়াত অপাৰেশ্যন কৰা নহৈছিলে এতিয়া সেইবিলাকো মানে সেইবিলাকৰ সুবিধাও ইয়াত কৰা হৈছে আৰু তাতকৈ ইয়াত কোনবোৰ সুবিধা ভাল হ'ব বুলি ক'লে ইয়াতে ধৰি লওক আগতে এইটো এইটো কি বুলি কয় এইবোৰ কিবা টেষ্টবিলাক এটাই এটাই টেষ্ট আগতে সেইটো বাহিৰত কৰিবলৈ দিয়া হৈছিলে সেইটো কাৰণে অনুপলব্ধ অনুপলব্ধ হৈছিলোঁ কিন্তু এতিয়া সেইটো আমাৰ হস্পিটেলৰ ভিতৰতে কৰা হৈছে বুলি শুনিবলৈ পাই ভাল লাগিছে আৰু সেইটো সেই সেই ব্লাড টেষ্টটোৰ কাৰণে ধৰি লওক অসুবিধাৰ সন্মুখীন হৈছিলোঁ কিন্তু এতিয়া হস্পিটেলৰ ভিতৰতে ইয়াৰ ব্যৱস্থা কৰা হৈছে আৰু আৰু আমাৰ ৰোগীসমূহৰ কাৰণে আগতে ধৰি লওক দুখন পাঁচখন ছখনমান বেডিঙৰ ব্যৱস্থা কৰা হৈছিলে এতিয়া নিউ বিল্ডিঙত ধৰি লওক আমাৰ তিতাবৰ অসামৰিক চিকিৎচালয়খন নতুনকৈ এটা বিল্ডিঙো সজা হ'ল তাত এতিয়া বহুতো ৰোগী থ'বৰ কাৰণে সুবিধা কৰা হৈছে আৰু যিকোনো অপাৰেশ্যন কৰাৰেই ব্যৱস্থা ইয়াত কৰা হৈছে আমাৰ আমাৰ ইয়াৰ ৰোগীসমূহ যাতে আঁতৰলৈ নিব নিবলৈ প্ৰয়োজন নাই তেনেকুৱা বহুত ধৰণৰ সুবিধাসমূহ ইয়াত কৰা হৈছে আৰু কৰা হৈছে এইটোৱে হেৰি বুলি ভাবোঁ আৰু